অঁ পেহি কোৱা এয়া এনে আছো তুমি কি কৈছা তাকেহে একো কাম বন নাই আৰু এই একে কণ্ডিশ্যন হৈছে তেতিয়াহ'লে অঁ মইও ভাবি আছোঁ এতিয়া কি কৰোঁ কি নকৰোঁ একো ভাবিয়েই পোৱা নাই

কেতিয়া মানে ভাল হ'ব এই মই আৰু ভাল হ'ব বুলি ভাবিছিলোঁ তাতো বেয়া হৈ থাকিলে অঁ কোৱা কি অঁ কোৱাচোন অঁ অঁ কিবা এটাতো কৰিব পাৰিলে ভালেই এতিয়া পটককেনে কি ভাবিছা এতিয়া তুমি

অঁ অঁ কথাটো অঁ কথাটো বৰু ভালেই ভাবিছা অঁ এই অকণমান

অঁ হয় বাৰু তাৰ মানে কিবা এটা সিজাই মেলি দিলে হৈ যায় আনি অঁ বেয়া ভবা নাই বাৰু কিন্তু অকণমান চিন্তা কৰিবলগীয়া কথা অঁ সেইটো

অঁ আমাৰ বাৰু অঁ আমাৰো সেই ঘৰতটো বাৰু গাহৰিটো পোহা আজিলৈকে দেখা নাই কিন্তে মামীহেঁতে খুৰীহেঁতে পোহে ভুচি আনি এনেকে দানা সিজাই দিয়ে কচু চচু দিয়ে এতিয়া কচু আমাৰ বাৰীতে আছে সেইবিলাক বাৰু অকমান কষ্ট হ'ব খালী দেই এইটো ইমান সহজো নহ'ব আৰু

হয় নেকি অঁ তুমি যদি তিনিটামান পোৱালি অনা তেতিয়া ময়ো তিনিটামান আনিবলৈ ব্যৱস্থা কৰিব লাগিব অঁ সেইটো এটা খৰচ আহিব মানুহ মাতি আনিব লাগিব কাম কৰাব লাগিব

অঁ অঁ ময়ো ঘৰ লগত পাতিব লাগিব তেতিয়া ঘৰ পৰা কিবা এটা সহায় বিচাৰি পিনি লগতে লগতে কৰিলে কৰিব পাৰি এনে এনেকুৱা কাম এতিয়া অকলে কৰা কাম নহয় এইবিলাক নোৱাৰিম অঁ সেইটোৱে বেছি আউ চিন্তা কৰি থাকিলে সময় গৈ থাকিব

অঁ মানে সৰুৰ পৰাই পুৰা অঁ প্ৰথমৰ পৰাই ভালকৈ কৰিব লাগিব আৰু কৰিম বুলি ভাবিলে আকৌ এবাৰ পঢ়ি মেলি পাছত এনেকে এইটো হেৰি কৰিব নোৱাৰি নহয় লোকচান কৰিব নোৱাৰি নহয় চব কথা পাতিম আগতীয়াকে ঠিক কৰিব লাগিব ভাল তুমি এইটো বস্তুটো ভাবিছা কিন্তু অঁ

আমি যদি প্ৰথম প্ৰথমবাৰ ভালকৈ পঢ়ি কিবা এনেকে সেইবিলাকৰ লগত কিবা কণ্টেক্ট কৰোঁ ন তেতিয়া আমাক কিবা লোন দিয়াৰ ব্য়ৱস্থাও হ'ব তেতিয়া আমাৰ কামতো আহিব বাৰু তেতিয়া আমি আৰু অকণ ডাঙৰকৈ কামবিলাক কৰিব পাৰিম

নহয় অঁ তেতিয়া আমি হয় অকণমান কম দামত পাম চাগে কিয় আমাৰ এইফালে আকৌ দামবিলাক বেছিয়ে ল'ব কাৰণ আমাৰ ইয়াতটো বেছিকৈ নকৰে ন অলপ অলপ কৰে অঁ অঁ তুমি কোন দিনা যোৱা ক'বা মই পইচাটো অঁ অঁ কৈছে

অঁ এনেইে নো আমি দি থৈ আহোঁ লৈ আহিম আকৌ অঁ সেইখিনি দুঘৰটো পৰি যথেষ্টখিনি

কেজি আজিকালি চাৰিশ বেছি হৈ গ'ল অঁ প্ৰথম প্ৰথমটো কষ্ট হ'ব মানে আমি নকৰা কাম এটা কৰিবলৈ গ'লেতো অকণমান টান লাগিবই তাকেহে মানে অঁ

অঁ বাকীবিলাকক কিবা বেলেগ কৰোঁ বুলি ক'লে কুকুৰা হাঁহ পুহু বুলি ক'লে বহুত বেছি যত্ন ল'বলগীয়া হয় আৰু ব্ৰইলাৰ ব্ৰইলাৰটো কথাই নাই সিহঁতক ঠাণ্ডা ঠাণ্ডাতটো সিহঁতৰ বেমাৰ লাগে গৰমতো বেমাৰ লাগে সিহঁত সেইবিলাক ভাবিবই নোৱাৰি সেইবিলাক

একপক্ষে চাবলৈ গ'লে আমাৰ গাহৰিটো বেয়া নহ'ব ভালেই হ'ব সিদিনাটো যামেই বাৰু তোমালোকৰ ঘৰলৈও মই আজি বাৰু কাইলে বাৰু এপাক যাম গোটাই কথাটো আলোচনা মানে এতিয়া ফোনত কৰাতকৈ আলোচনাটো ঘৰত একেলগে বহি কৰিলে আমাৰ অকণমান ভাল হ'ব তাকে তুমি আজৰি হ'লে মোক ফোন এটা কৰিবা মই তেতিয়া ঘূৰি যাম অঁ যাম বাৰু নহয় ভাত পানী মানে কিবা কিবি হ'লেও ঘৰুৱা কামবিলাক কৰি আজৰি হ'লে ক'বা আৰু অঁ অঁ ঠিক আছে দিয়া অঁ অঁ মই ঘৰত এবাক কথাটো কওঁ অঁ অঁ ঠিক আছে দিয়া অঁ